অঁ আছোঁ অঁ অঁ আছে গৰু অঁ তিনি তিনিটা আছে গৰুও আছে ম'হো আছে জাৰ্চি গৰুৰ আছে অঁ পাব ভালেই এইকেইটা অঁ অঁ কেতিয়াকৈ নিব অঁ লিটাৰ পঞ্চাছ টকাকৈ দিছোঁ এই ষাঠি টকা ষাঠি টকা ষাঠি টকা সেইদুটা সমানেই ষাঠি টকাকৈ দিছোঁ গৰুটো পঞ্চাছকৈ দিছোঁ অঁ কেইলিটাৰ লাগিব এতিয়া অঁ অঁ বিছ লিটাৰ লাগিব ন অঁ অঁ হেৰি যেতিয়াই আহে তেতিয়াই পাব আৰু কেতিয়া লাগে এতিয়া আপোনাক আহিলেই হয় আৰু হেৰি দিব পাৰিম আৰু অঁ

অঁ অঁ ঠিক আছে অঁ পৰহিলৈ নিবহি তেতিয়া মই হেৰি থৈ দিম বাৰু

গাড়ী লাগিব অঁ তেতিয়া এইফালৰপৰা পঠিয়াই দিম অঁ গাড়ীতে পঠিয়াই দিম তেতিয়া

নহয় নহয় আমাৰ বিকিবলৈ নিয়েই থাকে এনেও অঁ তাতে পঠিয়াই দিম ঠিক আছে হ'ব অঁ